বজাৰৰপৰা কিনি অনা মাছ আৰু নিজে ধৰি অনা মাছৰ সোৱাদৰ নিশ্চয় যথেষ্ট পাৰ্থক্য আছে প্ৰথম কথা নিজে নিজ হাতেৰে থলুৱা মাছ এটা ধৰি আনি পেলাই জীয়াই জীয়াই আনি পেলাই খোৱাৰ যি আনন্দ বা নিজে ধৰি অনা মাছটো মনত এটা ধাৰণা লৈ যোৱা হয় যে মই নিজে ধৰি আনি পেলাই খাম মনত সেই ধাৰণাটো সোমাই থাকে গতিকে এটা এটা ইতিবাচক চিন্তাধাৰাৰে মাছটো ৰান্ধি পেলাই খোৱা হয় কাৰণে সেইটোতো এটা সোৱাদ থাকেই সমান্তৰালভাৱে মানে থলুৱা মাছবিলাক জীয়া মাছবিলাকৰ সোৱাদ আৰু বজাৰত বৰফ দি পেলাই ৰখা বা সুদূৰ অন্ধ্ৰপ্ৰদেশ বা অন্যান্য ৰাজ্যৰপৰা চাৰি পাঁচদিনৰ মূৰত আহি পেলাই বজাৰত সঞ্চিত কৰি ৰখা মাছৰ সোৱাদৰ মাজত নিশ্চয় পাৰ্থক্য আছে আৰু গতিকে বজাৰৰ মাছ আৰু নিজে ধৰি খোৱা ধৰি লোৱা ধৰি খোৱা মাছৰ মাজত নিশ্চয় পাৰ্থক্য আছে আৰু সোৱাদৰ মাজত নিশ্চয় পাৰ্থক্য আছে ইয়াৰোপৰিও বজাৰত সাম্প্ৰতিক সময়ত এইটো বহল প্ৰচলিত এটা কথা আছে যে বজাৰৰ অন্ধ্ৰপ্ৰদেশৰপৰা অহা মাছবিলাকৰ ফৰমেলিন হাইড্ৰেড বুলি এটা বস্তু দিয়া হয় যিবোৰ বস্তুৱে মানে মানুহক কেন্সাৰ সৃ্ষ্টি কৰিব পাৰে আৰু মাছটোক সোৱাদহীন কৰি পেলাই গতিকে নিশ্চয় বজাৰৰ মাছ আৰু নিজে ধৰি খোৱা মাছৰ মাজত যথেষ্ট পাৰ্থক্য আছে আৰু বজাৰৰ মাছতকৈ নিজে ধৰি খোৱা মাছৰ সোৱাদ বহুত বেলেগ